হেল্ল' ঐ দেবেশ্বৰ শইকীয়া হয় নহয় এইজন অ হেৰি নহয় বিশেষ আমাৰ গাঁৱত এতিয়া বহুত বেমাৰ আজাৰ হৈছে জ্বৰ পানীলগা অন্যান্য কাঁহ গা বিষ এই আমাৰ গাঁৱত এই সকলোৱে মিলি সজাগতা সভা এভাগ পাতিব লাগে গৈ আছোঁ হয় হয় উপায় নাই পানী আমাৰ বিশেষকৈ পানীবিলাক দূষিত হৈছে আৰু বায়ু প্ৰদূষণ হৈছে আমি গতিকলে আমি সজাগতা সভা এভাগ পাতিব লাগে গাঁৱৰ সকলোবোৰ আমাৰ আশা কৰ্মী স্বাস্থ্য কৰ্মী দুগৰাকীমানক মাতিব লাগে আৰু অ তাতে পাতিব লাগে আমাৰ আৰু স্বাস্থ্য বিষয়া আমাৰ ওপৰলা এ এজনকো মাতিব লাগে তেওঁলোকো দুআাষাৰ ক'ব ৰাইজক অ যুৱক যুৱতী আদি কৰি সকলোকে মাতি কাৰণ ইকিদিন আমাৰ গাঁওখনৰ অকণমান পৰিস্থিতিটো বেয়ালৈ গৈ আছে কাৰণ পানীবিলাক বেছি বেয়া হৈছে পানী দূষিত হৈছে জলবায়ু দূষিত হৈছে আৰু খাদ্যৰ ওপৰতো মানুহৰ অকণমান হেৰি কৰিছে অ অ দেওবাৰে বন্ধ অ বন্ধ বাৰ এটাতে লৈ আমি সকলোকে নিমন্ত্ৰণ কৰিব লাগে মাতি দি তেওঁলোকৰ আৰু আশা কৰ্মী আমাৰ স্বাস্থ্য কৰ্মী আমাৰ অংগনবাদী কৰ্মী বিষয়া সকলকো ক'ব লাগে কথাবিলাক কৈ মেলি তেওঁ তেওঁলোকক তেওঁলোকেও ৰাইজক দুআষাৰ ক'ব বাৰু কৃষ্ণ হ'ব হ'ব হ'ব ধন্যবাদ